হয় নিশ্চয় মই মোৰ নিজৰ সম্প্ৰদায়ত এতিয়াও প্ৰচলিত কিছুমান পাৰম্পৰিক কৃষি পদ্ধতিৰ বিষয়ে ক'ব লৈছোঁ বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ বিশেষকৈ মেইন কামটো হৈছে ধান খেতি কৰে শালি ধান বৰা ধান জয়বাংলা আদি এনেধৰণৰ বিভিন্ন ধৰণৰ খেতি আমি কৰা বিশেষকৈ খেতিসমূহ বাৰিষা কালত আৰম্ভ কৰা হয় আৰু চপোৱা হয় একে আঘোণ পুহ মাহত চপোৱা হয় মৰণা মাৰি হেৰি কৰা প্ৰথমতে এইসকল কৰোঁতেনে আমি বহাগ জেঠ মাহত ভোগালী বিহু ৰং বিহু পালন কৰি পেলাই আমি বিশেষকৈ হাল বোৱা হয় নাঙলৰ ফালেৰে হাল বাই পেলাই মাটিখিনি চহোৱা হয় আৰু লগতে মাটিখিনি চহোৱাৰ লগতে মাটিখিনিত মৈ মৰা হয় মৈ মৰা হয় পেলাই মাটিখিনি কোমল কৰা হয় লগতে বাৰিষা কাল আহি যোৱাৰ লগে লগে বৰষুণ দিয়ে বোকা আহে সেই মতে বোকা দিয়া হয় আৰু বোকাত যেতিয়া আমি কঠীয়াবিলাক যেতিয়া আমি চ'ত বহাগ মাহত যেতিয়া সেই কঠিয়াবিলাক সিঁচো তো সেই কঠীয়াবিলাক আমাৰ ৰুবৰ কাৰণে উপযুক্ত হৈ পৰে আৰু কঠীয়াবিলাক আমি আনি পেলাই আমি সেই যিখিনি চহোৱা মাটি আছিলে মৈ মৰা মাটি আছিলে বৰষুণৰ পানীত যেতিয়া বোকা হৈ পৰিছিলে পলস হৈ পৰি পেলাই তেতিয়া আমি তাত দিওঁ তেতিয়া সেইটোক আমি বোকা দিয়া বুলি কওঁ আৰু সকলোৱে মিলি জুলি যেতিয়া সেই কঠীয়াখিনি আনি পেলাই ৰোঁৱেহি তো কঠীয়াখিনি আনি ৰোৱাৰ পিছত সেই কঠীয়াখিনি আনি ৰোৱাৰ পিছত ভালকৈ থাকিবলৈ দিয়া হয় যিহে পথাৰৰ মাটি ঠিক তেনেদৰে আকৌ আঘোণ পুহ মাহ হৈ যোৱাৰ লগে লগে সেই ধান গৈ সেই কঠীয়া গৈ ধান হয় গৈ আৰু শেষত গৈ যেতিয়া সকলো সোণালী হৈ পৰেগৈ আকৌ আমি কাটি পেলাই আৰু সেই মতে ধানখিনি কাটি ডাঙৰি কৰি পেলাই আমি বিৰিণাৰে আকৌ ঘৰলৈ অনা হয় ঘৰলৈ অনাৰ পিছত আকৌ আৰু থাকেই গৰুৰে মৰণা মাৰি আৰু তাৰে বিশেষভাৱে কিছুমান ধান সেইখিনি আমি আকৌ পুনৰ নে কঠীয়াৰ কাৰণে থৈ বাকীখিনি মৰণা মাৰি আকৌ ভঁৰালত ভৰোৱা হয় আৰু সেই ভঁৰালত ভৰোৱা ধানখিনিৰে আমি পিছত খুন্দি মেলি জাৰি আমি চাউল হিচাপে অন্ন হিচাপে গ্ৰহণ কৰোঁ